আমাৰ পৰিয়ালৰ মাজত চিনাকি ব্যৱসায় বহুজন আছে কিছুমানে হয়তো শাক পাচলি বিক্ৰী কৰে কোনোৱাই কাৰোবাৰ দোকান আছে কোনোবা এজনে চাহ চাহপাতৰে ব্যৱসায় কৰে কোনোবা এজনে গাড়ীৰ ব্যৱসায় কৰিছে কোনোবা এজনে চেলুন এখন খুলিয়ে আছে এনেকুৱা আছে আমাৰ মোৰ লগৰ এজনে মোৰ লগৰে এজনে চেলুন এখন খুলি বৰ্তমান ব্যৱহাৰ কৰি আছে চেলুন মানে তেওঁলোকে তেওঁ ধুনীয়াকৈ খোল খুলি এতিয়া বৰ্তমান চলি কাটে বৰ্তমান সেইখন যথেষ্ট ডাঙৰে হৈছে চেলুখন বৰ্তমান আৰু তেওঁৰ ব্যৱসায়ত যথেষ্ট উন্নতি কৰা দেখিছোঁ আমি তেওঁক এদিন সুধিছিলোঁ মই তেখেতে কিমান সাধাৰণতে কিমান টকা উপাৰ্জন কৰিব পাৰি সাধাৰণতে দিন দৈনিক তেখেতে কৈছে প্ৰায় আঠ নশ টকা থাকি যায় বুলি কৈছে গতিকে দেখিছোঁ অলপমান ভালেই হৈছে ব্যৱসায়টো বৰ্তমান আৰম্ভণিতে পিছলৈ আৰু ভাল হ'ব বুলি তেওঁ কৈছে এতিয়া তেওঁৰ বহু ধৰণৰ বেলেগ সামগ্ৰী যন্ত্ৰও আনিছে গতিকে ভাল হ'ব আৰু এজনে চাহপাতৰ ব্যৱহাৰ কৰে চাহপাত মানে চাহপাতবিলাক ঘৰে ঘৰে আমাৰ বৰ্তমান বহুতো চাহ চাহ খেতিয়ক আছে অসমত আমাৰ ওচৰে পাঁজৰে তেওঁলোকৰপৰা চাহপাত সংগ্ৰহ কৰি কোনোবা চাহপাতৰ কাৰখানাত দিয়েগৈ চাহপাত ফেকৰীত দিয়েগৈ তেওঁ যথেষ্ট দেখিছোঁ ভালেই ব্যৱসায়টো তেওঁ সেইটো কৰিয়েই বৰ্তমান পৰিয়াল পোহপাল দিয়াৰ পোহপাল দিয়াৰ উপৰিও নিজাবাবীয়াকৈ গাড়ীৰ গাড়ী মটৰো লৈছে আৰু তেওঁ নতুনকৈ তেওঁ আকৌ বৰ্তমান তেওঁ ঘৰতে মাছৰ ব্যৱসায় ফিচাৰী খান্দি মাছৰ ব্যৱসায়ো আৰম্ভ কৰিছে গতিকে দেখিছোঁ তেওঁ আছেই তাৰ বাহিৰেও আমাৰ পৰিয়ালৰ আমি যিখন দোকানৰ যিখন দোকানৰপৰা আমি দৈনিক লাগতিয়াল বস্তুবিলাক আনো সেই তেওঁ আমাৰ অতি চিনাকি ঘৰৰ লগত আমি ঘৰুৱা সম্পৰ্কৰে আছে তেওঁ যথেষ্ট উন্নতি কৰা দেখিছোঁ আমি তেওঁ ঘৰুৱা বিভিন্ন সামগ্ৰী ৰান্ধনিৰ ৰন্ধন সামগ্ৰীৰপৰা আৰম্ভ কৰি বাকী বিভিন্ন ধৰণৰ বস্তু তাত পোৱা যায় গতিকে তেওঁ তেওঁ দেখিয়েই আছে আমি সৰুৰপৰা দেখি আছো তেওঁক সেইজন আমাৰ একদম ঘৰুৱা মানুহ ঘৰুৱাৰ দৰে ঘৰুৱা হয় তাৰপিছত আমাৰ মোৰ সম্বন্ধীয় ভাইটি এজনে বৰ্তমান গাড়ী গাড়ী ব্যৱসায় কৰে কেইবাখনো গাড়ী লৈ বৰ্তমান বিভিন্ন ধৰণৰ ধৰক মাল বাহিৰ মালবাহী গাড়ীও আছে আৰু যাত্ৰীবাহী গাড়ীও তেনেকৈ যথেষ্ট আছে গতিকে তেওঁ সেনেকৈ ধৰণে ব্যৱসায় কৰিয়েই তেনেকুৱা ধৰণে ব্যৱসায় কৰিয়েই পৰিয়াল পোহপাল দিয়াৰ উপৰিও এজন সমাজত প্ৰতিষ্ঠিত হৈছে তেনেধৰণে তেনেধৰণে মোৰ দাদাৰ লগৰ এজনে দাদাৰ লগৰ এজনে শাক পাচলি ব্যৱসায় কৰে তেওঁ ঘৰত তেনেধৰণৰ উৎপাদিত সামগ্ৰী নাই কিন্তু বিভিন্ন বজাৰৰপৰা ধৰক নগাঁও বা শ্বিলং এনেকুৱা জেগাৰপৰা এইবিলাক শাক পাচলি আনি আমাৰ ইয়াতে বিক্ৰী কৰি বজাৰত বহি যথেষ্ট হেৰি কৰিছে তেওঁ পাইকাৰভাৱেও বিক্ৰী কৰে গতিকে তেওঁৰ উন্নতি তেওঁৰ দেখিছোঁ মই যথেষ্ট উন্নতি কৰিছে ইয়াৰ বাহিৰেও আৰু আছে আৰু বহুত আছে মোৰ লগৰ ব্যৱসায়ী ব্যৱসায়ী বুলি ক'লে সৰু সৰু ব্যৱসায়ী কিছুমানে ধৰক ঘৰে ঘৰে বস্তু বনায় যিকোনো কাম কৰি ফুৰে ঘৰে ঘৰে ব্যৱসায় কৰে ঘৰে ঘৰে গৈ ব্যৱহাৰ কৰে আমাৰ দেখিছোঁ কোনোবাই বিউটি পাৰ্লাৰ চলাই ঘৰে ঘৰে মানুহৰ ঘৰে ঘৰে গৈ বিউটি পাৰ্লাৰ কামবিলাক কৰি ৰাখে তেনেধৰণেও দেখিছোঁ আমি তাৰপিছত মোৰ আৰু মোৰো ব্যৱসায় কৰাৰ যথেষ্ট মন আছে গতিকে এই ব্যৱসায় বিষয়ে ব্যৱসায়ী ইমানেই মোৰ বৰ্তমান চিনাকি ইমানেই ক'লোঁ